আমাৰ সাংস্কৃতিক বহুত গোটেই বাস কৰে যেনে মিচিং দেউৰী আহোম মুছলমান এইখিনি লোকেই বাস কৰে আৰু হেঁতি দেউৰী বিহু পাতে আমি বিহু পাতিলে হেঁতি খাব আহে আমিও চাব যাওঁ আলি আলি গাং পাতে মুছলমানসকলে ঈদ পাতে সেইখিনিয়ে